হেল্ল' অঁ বাইদ' আপুনি ফলৰ দোকানী নে মোৰ কেইটামান ফল কিনিবলৈ আছিল যেনেকৈ আম হ'ল কঁঠাল হ'ল লেচু হ'ল তাৰপিছত চেৰী ষ্ট্ৰ'বেৰী এইবিলাক বস্তু ৰাখেনে অঁ আ আমৰ দাম কিমানকৈ লয় এক কেজিমান অঁ বহুত দাম চোন যদি মই দোকানত আহোঁ অলপ চলপ কমাব নে অঁ আৰু আপোনাৰ দোকানত আম কিখন যে ৰাখে বা বেলেগ ফল যে ৰাখে এইবিলাক কেনেকুৱা মিঠা হ'বনে মানে কোৱালিটীটো কেনেকুৱা ভালনে অঁ আৰু আ লেচু ৰাখেনে এতিয়া লেচু আছেনে তেনেহ'লে লেচু নালাগে আৰু কঁঠালটো নাই চাগে কঠাল কোনটো ৰাখে কেঁচা কঁঠালনে পকা ক কেঠা কঁঠালটো অঁ পকাটো নাই অঁ ঠিক আছে আৰু কেঁচাটো কিমানকৈ লয় দাম অঁ আৰু হেৰি কৈছোঁ যে কলটো ৰাখে চাগে অঁ মালভোগ কল আছে মালভোগ কল এক আষি কিমানকে লয় অঁ আৰু এইবিলাক আপোনাৰ যে ফলকেইটা আছে সেইকেইটা আ আ নেচাৰেল নে নে কিবা দাৱাই চাৱাই সুমুৱাই ৰাখে অঁ ঠিক আছে আপুনি আপোনাৰ কি দোকানত আহিয়েই কিনিব লাগেনে হোম ডেলিভাৰীও কৰে অঁ ঠিক আছে দিয়ক ৰাখিছোঁ মই পিছত কনটেক্ট কৰিম